অঁ হেল্ল' অঁ মধুবন ৰেষ্টুৰেন্ট হয়নে মই আপোনাৰ আহিছিলোঁ মানে গাঁৱলৈ আহিলোঁ তাৰ পিছত কি হ'ল মানে গেছটো আদায় হৈ থাকিলে এতিয়া খাবলৈ একো নাই বতৰ এয়া গম পাইছেই নহয় কিমান বেয়া বাইক চাইকো নাই বোলে ছিলিণ্ডাৰ আনিবলৈ এতিয়া আপোনালোকে ইয়াত ডেলিভাৰী দিব পাৰিব নেকি মানে ময়ো আহিলোঁ মানুহজনীও আহিলে এতিয়া ল'ৰা ছোৱালীহালো আছে এতিয়া বতৰ এইটো বতৰত ওলাই যাওঁ কেনেকৈ কিবা এটা মিলাই চাওকচোন আপোনালোকে পাৰে যদি এই কিবা ভাত চাত হ'লেই হ'ব ভাত দালি এনেকুৱা কিব কিবি হ'লেই হৈ যাব বিশেষ কিবা নালাগে অঁ চেষ্টা কৰি চেষ্টা কৰি চাওকচোন বাৰু কি পাৰে এড্ৰেছটো মানে হেৰি এইকণ আমাৰ হোকা চাপৰি বুলি কয় যদি পাৰে কিমানমান টাইম লাগিব আপোনালোকৰ এঘন্টা অঁ দূৰো হয় বাৰু এঘন্টামান লাগিব হ'লেও আপোনালোকে ট্ৰাই কৰি চাওকচোন মানে লাগিছিলেই এতিয়া অঁ ঠিক আছে ঠিক আছে অঁ হ'ব ধন্যবাদ দেই অঁ